ভাৰতৰ জলবায়ু বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায় নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভাৰতৰ জলবায়ু শুকান হয় গতিকে এই মাহৰ মাহকেইটাত ৰবিশস্য বেছিকৈ কৰা দেখা যায় যেনে মূলা লাই সৰিয়হ বিলাহী বেঙেনা গাজৰ আলু পিঁয়াজ নহৰু আদি বিভিন্ন ধৰণৰ খেতি কৰা হয় বেছিকৈ ঠাণ্ডা হোৱাৰ কাৰণে বিভিন্ন জেগাত বৰফ পোৱা দেখা যায় মে' জুন জুলাই মাহত ভাৰতৰ বৰষুণৰ পৰিমাণটো খুব বেছি গতিকে খুব সেমেকা হয় আৰু দেখা পোৱা যায় তাত বিভিন্ন ধৰণৰ খেতি যেনে ধান খেতি বেছিকৈ কৰা হয় বৰষুণৰ পৰিমাণ বেছি হোৱাৰ কাৰণে গছ গছনিবোৰ ডাঙৰ দীঘল হোৱাত সহায় হয় গৰমৰ পৰিমাণটো বেছিকৈ হ'লে ভাৰতৰ গছ গছনিবোৰ ডাঙৰ হয় ভাৰতৰ বিভিন্ন ধৰণৰ ঠাইবিলাকত কিছুমান ঠাইত খুব বৰফ পৰে গৰম দিনতো কিছুমান ঠাইত বৰষুণৰ পৰিমাণটো খুব বেছি বিভিন্ন ধৰণৰ প্ৰকাৰৰ জলবায়ু দেখিবলৈ পোৱা যায়